অঁ হেল্ল' অঁ অঁ আছোঁ দোকানত বিলাহী আছে জিকা ভেণ্ডি ভাত কেৰেলা আপোনাক যি লাগে জিকা ষাঠি টকা বিলাহীও ষাঠি টকাই ভেন্দি চল্লিছ টকা

অঁ অঁ নহয় হেৰি বতৰৰ কাৰণে হৈছে আকৌ বৰষুণ যে দি দিলে বৰষুণৰ কাৰণে মানে বিলাহী হেৰি হৈ গৈছে আকৌ এই চিজনটোৰ কাৰণে হৈ গৈছে বৰষুণত ডাৱৰীয়া হোৱাৰ কাৰণে এতিয়া কি কৰিব আৰু এত এতিয়া বতৰে কৰিছে অঁ পাৰ তেনেকৈ নিব অঁ পাৰিব অঁ ল'ৰা এটা আছে অঁ কি লাগিছিলে অঁ অঁ

অঁ অঁ অঁ তেতিয়া মই দি পঠাব পাৰিম বাৰু আপুনি তেতিয়া পইচাটো দি পঠাব ল'ৰাটোৰ হাতত মই তেতিয়া দি পঠাম অঁ হ'ব দিয়ক